অঁ কওকচোন অঁ হয় হয় আপুনি ক'পা কৈছে বাৰু অঁ কওক বাৰু অঁ গেলেকীতে আছো অঁ বাইদেউ অঁ আহিব আমাৰ ছাৰ আহে নহয় সদায় আহে অঁ নামটো মই লিখাই থৈ দিম বাৰু আপোনাৰ নামটো নামটো কি আছিলে অঁ আপুনি অকলে আহিবানে আৰু কোনোবা পেচেণ্ট লগত আহিব অঁ অঁ অঁ আগত মানে আৰু পেচেণ্ট আছে যে আপোনাৰ নামটো তিনি চাৰিজনৰ পিছত পৰিব নেকি

মেডিকেল দহটামান বজাত খোলা হয় আজিকালি দহটামান বজাত খুলি দুটামান বজাত বন্ধ কৰি দিয়া হয় আৰু

অঁ আহিব এটা বজাত পোৱাকে আহিব নহ'লে আকৌ দুটা বজাত ছাৰ যাইগৈ যে আমাক অঁ এক্সে চেক্সা চব কৰিবলৈ সুবিধা আছে ইয়াত আগতে নাছিলে এতিয়া মানে আনিলোঁ আৰু চব বস্তু লৈ আহিলোঁ চব সুবিধা কৰি দিয়া হ'ল নহ'লে আকৌ দিগদাৰ যে আজিকালি এটা বিচাৰিলে এটা পোৱা নাযায় যে সেইকাৰণে গোট চব বস্তু আনি দিয়া হ'ল নহ'লে আকৌ এটা ইয়াত কৰি আকৌ এটা বেলেগ এখন বেলেগ এখন মেডিকেলত কৰিবলগীয়া হয় যে সেইকাৰণে সকলো আনি দিয়া হ'ল আৰু ইয়ালৈ আমাৰ ছাৰে বুধবাৰে বুধবাৰ দিনটো গোটেই দিনটো থাকে বাকী কেইদিনা দিনত নাপাবও পাৰে মানে আপুনি আহিলে পাৰিলে বুধবাৰে মানে আহিব অঁ নহ'লে আমাৰ ছাৰ মানে বুধবাৰ দিনটো দুটা দিন থাকে মানে বাকীকেইদিনা এনে থাকিবলৈ নাহে মানে ঘৰতে ঘৰতে চিকিৎসা কৰে অঁ তেওঁ ঘৰতো চাই অঁ তেওঁক ঘৰলৈ গ'লেও পাব বাৰু তেওঁ আকৌ ঘৰত তেওঁ তেওঁ নটা দহটামান বজাৰপৰা বহি দিয়ে নেকি বেছি মানে বেছি মানে চিৰিয়াছ হ'লে মানে যেতিয়া গ'লেও পাব মানে আৰু ছাৰে ঘৰত চাই দিব নাজিৰা নাজিৰাতে ছাৰৰ ঘৰটো নাজিৰা এই কলেজ তিনিআলি পাৰ হৈ গৈ ছাৰৰ ঘৰতো পায়ে আহিব আপুনি যদি বেছি মানে দিগদাৰ হ'লে নহ'লে আকৌ দিগদাৰ যে হ'ব দিয়ক অঁ